আমাৰ কৃষি খেতি কাৰণে আমি যে পানীটো আমাৰ পুখুৰী ওচৰত থাকে পুখুৰীটো খান্দি আমি খন্দা পানী বহুত দ হৈ থাকে পুখুৰী পা পানী তুলি লাহনি দি সিঁচি আমি কঠিয়া পৰা হয় ঘৰৰ বাৰী চুকতেই কঠিয়া পাৰি খেতি তেনেকৈ কৰা হয় আৰু আমি সেই কঠিয়া পাৰি যেতিয়া শেষ হয় শেষ হৈ তুলি মেলি চপোৱাৰ পাছত মানে শাক পাচলি কৰা হয় শাক পাচলি কৰিব হ'লেও এই তেনেকৈ টিউবৱেলত মটৰ পানী দি তেনেকৈ পুখুৰী পানী শুকাই যোৱাৰ পাছত মটৰ পানী দি খেতি মানে কৰা হয় শাক পাচলি যিবোৰ ৰোৱা হয় মানে সকলো জলসিঞ্চনৰ যোগান ধৰিও মানে এনেকৈ মটৰৰ যোগেদি পানীবোৰ ছটিয়াই তেনেকেই শাক পাচলিবোৰ ৰোৱা হয়